শিক্ষা ব্যৱস্থাটো আমাৰ দিনত থাকি এতিয়া বহুত উন্নত হ'ল আমাৰ দিনত আমি যেনেধৰণৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ পঢ়ি শুনি মা দেউতাক কি হ'ব লাগে সেইটোও আমাক কোৱা নাছিলে আমি তেতিয়া দিনতে আমি এটা এটা বস্তা লৈ পিনি ধৰি লোৱা বহিবৰ কাৰণে তলত তেনেকৈ গৈছিলোঁ ক্লাছ কিছুমানে কৰে কিছুমানে নকৰে তেনেধৰণে আমি পঢ়িছিলোঁ এতিয়া চৰকাৰে ইমান উন্নত কৰিছে ল'ৰা ছোৱালীক বেঞ্চ ডেক্স দিছে বহিবৰ কাৰণে আৰু ইউনিফৰ্ম দিছে ভাত পানী দুপৰীয়া দিছে ল'ৰা ছোৱালীখিনিক ভালকৈ পঢ়া শুনাত চকু দিছে ক্লাছ কৰিছে আৰু এইখিনি কোৱা কাৰণে আমি ধৰি লোৱা চৰকাৰক বহুত ধন্যবাদ দিছোঁ আমাৰ গ্ৰাম্য অঞ্চলত কিছুমান সুবিধা নেথাকিলেও লাহে লাহে এতিয়া এইখিনি সুবিধা ধৰি লোৱা দেখাক দেখি উন্নতি হ'বলৈ ধৰিছে সেয়েহে আমাৰ ল'ৰা ছোৱালীবিলাক গানে নাচে সকলোতে আগবাঢ়ি গৈছে আগবাঢ়ি যোৱা কাৰণে আমি বহুত ভাল পাইছোঁ আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে ক'লৈ নগ'লেও আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে বছৰেকৰ এদিন শিক্ষামূলক ভ্ৰমণৰ উপৰিও তেনেকৈ যাবলৈ পাৰিও আৰু তেওঁলোকে আমাৰ ল'ৰা ছোৱালীক বহুত সুবিধা দিছে এনেধৰণৰ সুবিধাবোৰ পালে নিশ্চয় আমাৰ গাঁৱৰ ল'ৰা ছোৱালী উন্নতি হৈ আগবাঢ়ি যাব পাৰিব বুলি মই মনতে ভাবোঁ আমাৰ ছোৱালীবিলাকে ধৰি লোৱা গানৰ বিষয়ে সিমান নাছিলে এতিয়া গান নাচ সকলো দিশতে আগবাঢ়ি গৈছে ইয়াকে লৈ আমি সঁচাকৈ গাঁৱৰ গ্ৰাম্য অঞ্চলৰ আমি মহিলাবিলাকে বহুত ভাল পাইছোঁ